হেল্ল' হয় এইটো বি এছ এন এল কাষ্টমাৰ কেয়াৰ হয়নে হয় আজি মোৰ এশ মানে মোৰ এটা আমাৰ ঘৰ আমাৰ এটা ব্ৰডবেণ্ড কানেকশ্যন আছিল বি এছ এন এলৰ মই আজি এসপ্তাহ ধৰি বি এছ এন এলৰ ব্ৰডবেণ্ডটোৰ নেটৰ বহুত প্ৰব্লেম দি আছে একদিন আহে এদিনা আহে তাৰে নেক্সট দিনা নাহে আৰু এদিন আহে নাহে এনেকৈ সমস্যা সৃষ্টি হৈ আছে মই সন্ধিয়া কৰিছোঁ যে হয়তো ৱায়াৰ কাটিং বা ফাইবাৰৰ কিবা প্ৰব্লেম হৈছে হয় আপোনালোকে এই সমস্যাটোৰ বিষয়ে অলপ সমাধানৰ সমাধান কৰিব কৰাৰ পৰামৰ্শ দিয়ক হয় লাইনত আছোঁ হয় হয় হয় হয় ৱাৰ কাটিং হৈছে হয় হয় ঠিক আছে এতিয়া হয় মোৰ লাষ্ট লেণ্ডলাইন নাম্বাৰ লাষ্ট ফ'ৰ ডিজিট হ'ল ছেভেন এইট ফ'ৰ ফাইভ হয় হয় এতিয়া হয় আপোনালোকৰ প্ৰতিনিধি আহি হয় ঠিক কৰি যাব এক মাহৰ হয় এসপ্তাহৰ ভিতৰত ঠিকে আছে বাৰু হ'ব আৰু হয় হয় আচ্ছা হয় নেটৰ স্পীডটো কমি গৈছিল হয় এতিয়া নেটৰ স্পীডটো আপগ্ৰেড কৰি দিব ন হ'ব বাৰু থেংক ইউ হয় ধন্যবাদ